হয় হয় হয় কোনে ক'লে আপুনি অঁ কি কাৰণে ফোন কৰিছিল হয় কওকচোন হয় হয় পাব পাব আমাৰ ইয়াত মানে ব্ৰইলাৰ ৰেট চেটবোৰ কমাই চাই চিতি দিয়া হয় ভাল ব্ৰইলাৰ পাব আমাৰ ইয়াত আৰু কেতিয়ালে লাগিছিলে আপোনাক অঁ হয় হয় কিমান লাগিব হয় পাই যাব পাই যাব আপোনাৰ অঁ কওকচোন এটা ব্ৰইলাত আপোনাৰ প্ৰায় আঢ়ৈ কিলো তিনি কিলো পাঁচ কিলোও আছে এতিয়া আপোনাক সেই ডেলিভাৰীটো ঘৰত দিয়া হ'বনে আপুনি নিজে নিবহি অঁ আপোনাক ঘৰত ঘৰত দিয়া হ'ব ন অঁ আপুনি যদি বিচাৰে মই লগতে নিব পাৰিম

এশ সত্তৰকৈ কিলো দি আছোঁ তাত বৰ্তমান আপোনাৰ এতিয়া কটা ছিঙা মানুহো নিব লাগিব আৰু ইফালে ঘৰত ডেলিভাৰী আপোনাৰ চাই চিতি দিম আৰু আপোনাক আপুনি যেতিয়া ইমান বিচাৰিছে আপোনাৰ

এইবোৰ চাই চিতি আপোনাক দামটো কৈছো হ'ব দিয়ক আৰু পাঁচ টকা এটা কমাই দিছোঁ ওৱান ছিক্সটি ফাইভকে দিব এশ পঁয়ষষ্ঠি টকাকৈ হ'ব হ'ব সেইটো পাৰিব আৰু আপোনাৰ আকৌ কটা ছিঙা মানুহ নিয়া আৰু আপোনাৰ চাই চিতি দিছোঁ সেই আমাৰ ইয়াত ভাল ব্ৰইলাৰ পায় আপুনি ইয়াত ফোন কৰিছে এতিয়া আপোনাক নিদিমনো কিয় দিমেইতো চাই চিতিয়ে দিছোঁ আৰু মোৰো ইয়াত কাষ্টমাৰ হেৰি আপোনাৰ সেইটো হয় কিন্তু মোৰ ইয়াত কৰ্মচাৰী আছে নহয় কৰ্মচাৰীকো দিব লাগে এতিয়া ময়ো নিজে লাগে নহয় দিয়কচোন আপুনি ডেলিভাৰী চাৰ্জটো আপোনাৰ কিমান দূৰ হ'ব এডেছটো আপোনাৰ দিবচোন

তাকে আপোনাৰ ডেলিভাৰী চাৰ্জ কৰ্মচাৰী সৈতে আপোনাৰ টুটেল আপোনাৰ গোটেইটো মিলাই দুশ ত্ৰিছ কেজি হয় এ হ'ব আপুনিও চব আপুনিও আমিও অকণমান কম বেছ কৰি দিছোঁ আৰু দিয়কচোন আপুনি বেলেগতো সুধিব পাৰে মোতকৈ কমত দিব নোৱাৰে ন আপুনি সুধিব আৰু বেলেগত আপোনাক টু ফিফটি মানকৈ ক'ব দুশ পঞ্চাছকেই ক'ব আপোনাক সেই মযো আপোনাক নিজৰ বুলি চাই চিতি দিছোঁ আপুনি মোলৈও অকণমান চাব আৰু

আপোনাক কিমান তাৰিখে কৈছিলে আপোনাক আপোনাৰ কিমান তাৰিখ আছিল এই অহা সাত তাৰিখ অঁ তাকে আপুনি এতিয়া কওকচোন বাৰু আপুনি কিমান দিব পাৰিব কিমান দিলে নিব আপুনি মই টু থাৰ্টিকৈ কৈছিলোঁ চব টোটেল মিলাই দুশ ত্ৰিছ টকা

নাই দুশ মানকৈ দাদা নোৱাৰিম নহয় মোকো চাব আপুনি তাকে হয় আপোনাক এটা কথা কওঁ আপুনিও বেয়া নাপাব আৰু ময়ো বেয়া নেপাওঁ একদম দুইটাই মিলাই মেলি ভিতৰত আপোনাক টোটেল আৰু মই আপোনাক কৈ দিছোঁ এতিয়া কি বুলি কম আৰু আপুনি সেয়া চিনাকীয়ে দিলে এতিয়া নিজৰ মানুহেই হয় তাকে টুটেলটো আপোনাক এতিয়া দুশ বিশ টকাকেই কৰি দিলোঁ আৰু আপোনাক নিজৰ বুলি আৰু হ'ব

ঠিক আছে হ'ব দিয়ক মই আপোনাৰ সাত তাৰিখে